হয়নে আপোনালোকৰ পৰা মই এটা বস্তু অৰ্ডাৰ দিছিলোঁ বিৰিয়ানী অৰ্ডাৰ দিছিলোঁ বস্তুটো পালোঁ কিন্তু তাত বহুত মানে বেয়া বস্তু ওলাইছে মানে পেকেটিং পেকেটিংটো ফটা আহিছে আৰু অঁ খোৱাটো মানে অলপ চেণ্ট মাৰিছে অলপ চাব আপোনালোকে অলপ ভাল কৰিবলৈ চেষ্টা কৰিব এনেকে আমাৰ প্ৰ'ব্লেম হয় ন